হয় আছে মোৰ জীৱনত দুটায়ে আছে প্ৰথম তেতিয়া মই ক্লাছ ফাইভত নাম লগাইছোঁ বনগাঁও হাইস্কুলত তেতিয়াতো আৰু প্ৰাইভেট স্কুলবিলাক নাছিল আমাৰ দিনত বনগাঁও হাইস্কুল বুলিলে মানে বহুত ডাঙৰ আৰু স্কুলখনত বহুত ষ্টুডেণ্ট এনেতে এন্যুৱেল ফাংশ্যন আহিল মই মানে সবতে জনায়ে নজনায়ে গান গাব নাজানো তথাপি আৰু মই গান গাম নাচ ডেন্সো কৰোঁ সব আৰু মানে সবতেই মই কৰিবয়েই লাগিব মানে এইটো যেন মোৰ কম্পালচৰি কৰিবই লাগিব নাজানিলেও মানে মোৰ মনটোৱে কয় তেতিয়া মই ক্লাছ ফাইভত মোৰ ডাঙৰ দাদাজন আছিল ক্লাছ টেনত মই কি কৰোঁ সিদিনা আছিল আবৃত্তি কম্পিটিশ্যন আবৃত্তি কম্পিটিশ্যনত মই মানে আবৃত্তি কৰিব লৈছোঁ তেতিয়া মই কৰিব লৈছোঁ নোৱাৰোঁ কবিতাটো নোৱাৰোঁ কবিতাটো কবিতা আবৃত্তি কৰিব লাগিলে যে হাতৰ মুদ্ৰা বা ডেন্স কৰিব নালাগে মই তেতিয়া কবিতা কি বস্তু নাজানো সবেই কয় কবিতা আবৃত্তি কৰে মই একদম ডেন্স কৰি কৰি নোৱাৰোঁ নোৱাৰোঁ কবিতাটো এনেকৈ ডেন্স কৰি কৰি হেৰি কৰিছোঁ চাৰবিলাকে মানে হাঁহি আছে মোৰ সেই ডেন্স চাই আচলতে ডেন্স কৰিবই নালাগে মই একদম আৰু ডেন্স কৰি কৰি মোৰ দাদাজনেতো বিৰাট লাজ পাইছে চাৰবিলাকে যিমানেই হাঁহে মই আৰু সিমানে উৎসাহিত হৈ পেলাই ভাবোঁ ই মোৰ বিৰাট ভাল হৈছে নেকি মই আৰু ডেন্স কৰিব বেছিকৈ লাগি যাওঁ তাৰমানে ৰাতি ঘৰত আহিলোঁ আহোঁতে দাদাই একদম আৰু মানে মোক গালি পাৰি পাৰি আছে আৰু মোক যেন মাৰিবই সি ডাঙৰ সি গম পাইছে সি মানে কৈছে সেইবুলি তাতে কি কৰিব গৈছ' চাৰহঁতে সবে হাত চাপৰি দি মোক চাই চাই হাঁহি আছে মই ভাবিছোঁ মোৰ মানে ভাল হৈছে সেইকাৰণে মানে ময়ো মানে আৰু দুগুণ উৎসাহত নাচিছোঁ তাৰ পাছত আৰু কিন্তু মোৰ দেউতাই কিন্তু মোক পুৰা চাপৰ্ট কৰিছিল দেউতাই কৈছে তহঁতে যে ইমান ডাঙৰ হৈছ' এটা বস্তু এটা মানে একো কৰিবই নোৱাৰা তাই যে কৰিছে সেই হ'লেও সৰু সৰু হৈ আছে এতিয়া কৰিছে ঠিকেই আছে পিছত জনা হ'লে ভালকৈ কৰিব নহয় সেইটো লৈ একো খং কৰিব নালাগে সেনেকৈ কওঁতেহে ৰক্ষা দাদাই যে ইমান লাজ পাই পেলাই মোক মাৰিছিলে এইটো কথা মনত পৰিলে মোৰ আজিও মানে হাঁহি উঠে বা ভালো লাগে অলপমান চেকেণ্ড আৰু এটা হৈছে তেতিয়া মই ক্লাছ ছেভেনত তেতিয়া মানে নলবাৰী বুলি ক'লে কল্পনা ষ্টুডিঅ' মানে আৰু বিৰাট ডাঙৰ মানে আৰু বিৰাট ভাল আৰু তেতিয়া মোৰ বান্ধৱী এজনী আৰু মই মানে ফটো উঠিম কল্পনা ষ্টুডিঅ'ত গৈছোঁ মানে দুয়ো আৰু ফটো উঠিম ফটো উঠাৰ চখ আজিকালিতো সেইবিলাক পাত্তাই নিদিয়ে মানে ম'বাইলৰ যুগ আজিকালি ৰাস্তাততো মানে ট্ৰেইনে খুন্দিয়ায় ম'বাইলত ফটো উঠোঁতে চেল্ফি মাৰোঁতে তেতিয়াতো আৰু ম'বাইল বুলি ক'ব নাছিল আমি মানে গ'লোঁ আৰু কল্পনা ষ্টুডিঅ'ত কল্পনা ষ্টুডিঅ'ত সোমায়ে তাৰে আগতে কল্পনা ষ্টুডিঅ'ত গৈ পোৱা নাই যাই পাওঁতে চাৰিওফালেতো হেৰি আছে গ্লাছ আছে মই আগতে সোমাই যাই পেলাই মোৰ নিজৰ প্ৰতিবিম্বটো দেখি দৌৰি আহি সৌটো কিবা বুলি কৈ মানে এনেকুৱা হাঁহিব ধৰিছোঁ পিছৰখনত যে চাওঁ আকৌ মানে সেই প্ৰতিবিম্বটো মানে চ চাৰিওফালে গ্লাছ দেখি হাঁহি হাঁহি মই ক'ব পৰা নাই ছেকেণ্ড মোৰ লগৰজনী যেতিয়া সোমালে তেতিয়া আৰু মানে কি আৰু মেক আপ কৰিবলৈ মেক আপ মানেনো কি আৰু পাউডাৰহে ঘঁহা পাউডাৰ ঘঁহিছো এক যোৰা ডাঙৰ মানে গ্লাছখন নাথাকিলেও চশমা ল'ব লাগে তাৰ মানে ফটো উঠিম ডাঙৰ ঘড়ী এটা ল'ব লাগে মই ঘড়ী চশমা পিন্ধি যেতিয়া নিজৰ প্ৰতিবিম্ব সৌটো কিবা আহিল বুলি কৈ আৰু নেক্সট টাইম যেতিয়া দেখিলোঁ গম পালোঁ যে ময়েই তেতিয়া হাঁহি হাঁহি মই মানে চুকত বহি আছিলোঁ মানে ময়েই দেখোন আৰু মোকে দেখে ছেকেণ্ড মোৰ বান্ধৱীটো যায়ো তাইৰো চেম কণ্ডিশ্যন হৈছে তাইয়োতো হাঁহি হাঁহি আছে তাৰপিছত যেতিয়া মানে কেমেৰামেনটো সোমাই গ'ল আমাৰ অৱস্থা দেখি যে কি হৈছে তোমালোকেচোন হাঁহিছাহে তেতিয়া আমি ক'লোঁ যে আমিয়ে আমাক নিজক দেখি ভয় খাইছোঁ সেনেকৈ কওঁতে তেখেতেও হাঁহি হাঁহি মানে আৰু একো নকৰে সেই দুটায়ে মানে মোৰ জীৱনৰ আটাইতকৈ মানে ভাল লগা আৰু মানে হাঁহি উঠা ঘটনা মানে